অঁ সন্তান দা হয়নে অঁ মোৰ নামটো মই এই এঠাবাৰীৰপৰা কৈছোঁ এঠাবাৰী মই ৰেণু বৰা এতিয়া চিনি পাইছে অঁ ভাল ঘৰত খেতি পথাৰ ভাল হৈছে খেতি পথাৰ ভাল হৈছেনে

অঁ এতিয়া শাক পাচলি খেতি কৰিছে নাই কি কি আছে

অঁ ৰাস অপুনি ৰাসায়নিক সাৰ দিয়েনি

এই মোক মানে লাগিছিলে অলপমান দিব পাৰিব নি হা অঁ লাগিছিলে কোমাৰাও লাগিছিলে তিনি চাৰিটামান তাৰপৰা দাং ব'ডিও লাগিছিলে তিনি কেজিমান তাৰপৰা গাজৰো লাগিছিলে আধা কেজিমান তাৰপিছত তিয়ঁহো লাগিছিলে মানে নাম গোৱা এভাগ পাতো বুলি ভাবিছোঁ পাচলিটোও মই বোলো আপোনালোকৰ ঘৰত যদি আছে আৰু সেই সাৰ চাৰ নিদিয়া তাৰপৰাই আনিম বুলি ভাবিছোঁ আৰু টেঙা নাই নেমু চেমু অঁ নেমুও লাগিছিলে নেমুও অলপমান লাগিছিলে অঁ এতিয়া এই মানে অহা বুধবাৰ মানে লাগে আৰু অঁ অঁ এনেই নাম এভাগ পাতিছোঁ আৰু মই বোলো এই দাদা ঘৰতে পাচলিখিনি পোৱা যায় তাৰপৰা তাতেই বোলো ফোনটো কৰি পেলাই কওচোন পাচলিখিনি দিব পাৰে নেকি অঁ আকৌ যোৰ বজাৰৰপৰা আনিব পাৰি বজাৰৰ পাচলিখিনিত ৰাসায়নিক সাৰ দিয়া থাকে যে এদিন থাকিলেই গেলিয়ে যায় দেখোন সাৰ পাচলি ভাল নহয় সেইকাৰণে সেইকাৰণে মানে বোলো এই গাঁৱৰ পাচলিটো ভাল আৰু গাঁৱৰ মানুহে ইমান পাৰে সাৰ চাৰ ৰাসায়নিক সাৰবিলাক নিদিয়ে গোবৰ জাবৰ দিয়েই খেতি কৰা হয় সেই দি বুলিয়ে আৰু আপোনালৈ ফোনটো কৰিলোঁ অঁ আপুনি তেতিয়া জোখ মাখ কৰি থ'ব মই ল'ৰা এটা পঠিয়াই দিম লৈ আনিব অঁ